হেল্ল' দাদা অঁ মই গুৱাহাটীলৈ যাম কাইলৈ কাই পাঁচ তাৰিখ পাঁচ আগষ্টত গতিকে আপুনি গুৱাহাটীৰ আই এছ বি টি যোনটো বাছ ষ্টেণ্ড আছে তালৈকে মোক থৈ আহিবগৈ লাগিব অঁ ঠিকে আছে বাৰু মই আপোনাক জনাম কিমান সময়ত যাম ঠিকে আছে হ'ব দিয়ক